বৰ্তমান সময়ত শিশুসকলে খেলা নতুন খেল আমাৰ এতিয়া অসমত খেল বুলিবলৈ আগৰ দিনত সিমান তেনেকৈ সুবিধাও নাছিলে গতিকে সেইবোৰ খেল কমকৈ আছিলে যেনেকৈ বেডমিণ্টন বা টেবুল টেনিছ এনেকুৱা ধৰণৰ খেলবোৰ আমাৰ সময়ত বৰ ইমান প্ৰচলন নাছিলে কম আছিলে আছিলে যদিও সকলো কাৰণে তেনেকৈ সুবিধা নাছিলে কিন্তু আজিকালি আগৰ তুলনাত সুবিধাবোৰো মানুহে পাইছে গতিকে এই এইবোৰ নতুন খেলবোৰ আহিছে এতিয়া ফুটবল ভলীবল এইবোৰতো আছিলেই বাৰু আগৰ পৰা গতিকে নতুন খেল এনেকুৱা ধৰণৰ খেলবোৰ এতিয়া মাক দেউতাকেও মানে সুবিধাবোৰ খেল আদিৰ প্ৰতি মানে খেলজগতত যিবোৰ সুবিধা আছে ভাল নাম কৰিব পাৰিলে গতিকে মাক দেউতাকৰ যিটো এটা জাগৰণ এটা আহিছে খেল ধেমালিক লৈ গতিকে এনেকুৱা নতুন নতুন খেলবোৰৰ প্ৰচলনটো বাঢ়িছে আৰু শিশুসকলে এতিয়া এনেকুৱা ধৰণৰ খেলবোৰ আঁকোৱালি লৈছে নতুন খেল এই দুটাই মই ক'ব বিচাৰিম